পোন্ধৰ নৱেম্বৰ দুহেজাৰ ষোল্ল ওঠৰ নৱেম্বৰ দুহেজাৰ সোতৰ বিছ আগষ্ট দুহেজাৰ বিছ ঊনৈছ এপ্ৰিল দুহেজাৰ একৈছ তেইছ মে' দুহেজাৰ বাইছ